অ অ অ হেৰি এই হেৰি কল আপেল আঙুৰ আছে নেকি

ঘৰত মানে পূজা অলপ পতা হৈছিলে কল কল লাগিব তিনি আষিমান তাৰপিছত আপেল এক কেজি আঙুৰ আঙুৰ এপোৱা বস্তুখিনি বস্তুখিনি ভাল হৈ আছেনে নাই ভাল হৈ আছে অ তুমি আহিবা নেকি মোৰ মানে ঘৰত অলপ অসুবিধা কিবা এখন পতা যে মানুহ আহি এটা দুটা আহি আছে গধূলিকৈ অ হা কাইলৈ মানে ৰাতিপুৱাতে লাগিব নহয় মোক মানে কিমান টাইমত আহিব পাৰিবা সময়টো নটা বাজি আগত আহিবা নেকি তেতিয়ালৈ মানে ভকত আহি পাব

পাৰিলে অলপ হেৰি কল তিনি আষি তাৰপিছত আপেল এক কেজি আঙৰ দুপোৱা আৰু হেৰি আছে নেকি নাৰিকল আছে নেকি নাৰিকলো আছে অ হেৰি কেঁচা নে শুকান শুকান অ শুকান হ'লে শুকান নাৰিকলটো ভাল হয় হেৰি অ তুমি যিমান পাৰা সিমান সোনকালে আহিবা মোৰ অলপ অসুবিধা অ সোনকালে পাতিছোঁ তে দুটামান বজাত মানে শেষ কৰিব লাগিব যে মানে আকৌ নামো গোৱাব লাগিব অলপ অ হ'ব দিয়া অ হ'ব অ হ'ব অ অ অ